অনলাইন কাপোৰ কিনা ক্ষেত্ৰত সদায় বস্তুটো ভাল হয় নহয় ৰিভিউবোৰ কেনেকুৱা আছে এই সকলো ধৰণৰ বস্তু চাই চিটি আপোনাৰ বস্তুটো অনলাইন অৰ্ডাৰ কৰিব লাগে যাতে কি পিছত কোনো ধৰণৰ প্ৰব্লেম দেখা পোৱা নাযায় আকৌ ৰিটাৰ্ণ প্ৰচেছ দেখা পাব নালাগে অনলাইন অৰ্ডাৰৰ ক্ষেত্ৰত অনলাইন অৰ্ডাৰৰ ক্ষেত্ৰত ভাল কোৱালিটি ভাল ৰিভিউ চাই সেই বস্তু সদায় অৰ্ডাৰ কৰিব লাগে যাতে ভৱিষ্যত কোনো ধৰণৰ প্ৰব্লেম দেখা নাযায়